হেল্ল' এই ৰেষ্টুৰেণ্টৰ পৰা মই মাংস এক প্লেট আৰু ব ভাত অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰদেখোন খা খানাটো ভাল নহয় আপোনালোকৰ খানাটো ভাল নহ'ল একদম মানে বাটিটো খুলিছোঁহে পেকটো খোলাৰ লগে লগে আপোনাৰ গোন্ধাইছেদেখোন বেয়া বাহি খানা দি পঠাইছে আপোনালোকে আপোনালোকে এনেকৈ খানা দি নপঠাব মোক যি দিলে দিলে বেলেগক নিদিব গোন্ধত খাব নোৱাৰি এইটো বস্তুটো আপোনালোকক মই আহি পেলাই চাই পেলাই লৈ যাওক এইটো বস্তুটো